আমাৰ অঞ্চলত চব্জি খেতিৰ কাৰণে বিখ্যাত চব্জিৰ ভিতৰত মূলা বেঙেনা জ্বালা লাই শাক পালাং শাক উৰহি ভোল জিকা আদি বিভিন্ন ধৰণৰ খেতি কৰা হয় খেতিৰ বাবে শস্যৰ শস্যৰ গছৰ গুৰিত সাৰ পানী ভালকৈয়ে দিব লাগে আৰু শস্য ভালকৈ উৎপন্ন হোৱাৰ বাবে অলপ কষ্ট কৰবা লাগে কষ্ট কৰলি সেই খেতিৰ ফচলটো বেছিকৈ উৎপন্ন হয় খেতিৰ বাবে উপযোগী হৈছে গোবৰৰ সাৰ যদি গোবৰৰ সাৰ প্ৰয়োগ কৰি খেতি কৰা হয় খেতিৰ গুণটো বেছি ধৰণৰ হয় বা শস্য উৎপাদন বেছিকৈ হয় খেতি কৰাৰ কাৰণে বহুত ধৰণৰ কষ্ট কৰবা লাগে আৰু সদায় পুৱা গধূলি পানী দিবা লাগে তেথেনহে খেতি ভালদৰে হয়